কিতাপৰ কথা যদি ক'ব যাওঁ মানে মই সৰুৰ পৰা কিতাপ পঢ়ি ভাল পোৱা ছোৱালী আৰু প্ৰথমতো আৰম্ভনি আপোনাৰ সাধু কিতাপৰ পৰাই কৰা যায় সাধু মোৰ এতিয়াও মনত আছে মই যেতিয়া তাৰমানে আকস্মিক বক্তৃতা প্ৰতিযোগিতা এটাত অংশগ্ৰহণ কৰিছিলোঁ মোক এখন সেই প্ৰথম পুৰস্কাৰ তাৰমানে কিতাপ এখন দিছিল বুঢ়ী আইৰ সাধু তো সেনেকৈ সেনেকৈয়ে মনোযোগটো আহিল ইচ্ছাটো আহিল মই স্কুলৰ পৰা আহি গাৰুৰ তলত কিতাপ মোৰ থাকেই মানে সেইখন পঢ়ি কিনে গাৰু তলত থৈ শুই যাওঁ সেনেকৈ সেনেকৈ মোৰ কিতাপ পঢ়াৰ আগ্ৰহটো মোৰ বাঢ়ি আহিছিল তাৰোপৰি সঁফুৰা ৰংমন মৌচাক সেইবিলাক আমি পঢ়িছিলোঁ এতিয়া বৰ্তমান কি হৈছে কিতাপৰ কথাটো এনেকুৱা নহয় যে মানে কোনোবাই বিজ্ঞাপন দিলেই বুলি বা সুপ্ৰচাৰ কৰি আছে কাৰণে ছ'চিয়েল মিডিয়াত হওঁক বা এনেকুৱা মানুহৰ মাজত হওঁক সেইখন কিতাপ যে ভালেই হ'ব বা আপুনিও ভাল পাব তেনেকুৱা একো বিশেষ কথা নাথাকে মই এটা একদম মোৰ নিজৰ অভিজ্ঞতা এটা কওঁ এখন আজি কেইবছৰমান আগতে ওলাইছিল জে ই চি বুলি কিতাপ এখন ইয়াত মই কাকো মানে আঘাত সানিবৰ কাৰণে বা কাকো হেৰি কৰিবৰ কাৰণে কথাটো নাই কোৱা কিন্তু কথাটো হ'ল সেই ধৰণৰ কিতাপ খুব জনপ্ৰিয় হৈছিলে বহুত বেছি জনপ্ৰিয় তাৰমানে এটা এটা কি বুলি কয় আমাৰ মানে ছেন্ছেশ্য়ন যিটো সেইটো হৈছিলে কিন্তু মই সেইখন কিতাপ তাৰমানে বেলেগৰ পৰা লৈ মই নিকিনিলোঁ কিতাপখন যিহেতু মই আগৰ পৰাই কিতাপখন ভাবিছিলোঁ যে কিতাপখন পঢ়ি ভাল নাপাম তো মই বেলেগৰ পৰা লৈ তেনেকৈ অকণমান পঢ়ি চাইছিলোঁ কিন্তু পঢ়িব নোৱাৰিলোঁ শেষ কৰিব নোৱাৰিলোঁ মানে সেইটো মোৰ কাৰণে সম্ভৱেই নহ'ল আৰু মই ভাল নাপালোঁ কিতাপখন ভাল এইকাৰণেই নাপালোঁ কাৰণ উপন্যাস বুলি কোৱাৰ লগে লগে নিশ্চয়কৈ তাতে কিছুমান আপোনাৰ মানে ভাগ থাকে সব কিতাপ যে একেধৰণৰ হ'ব বা খুব গভীৰ হ'ব বা বিৰাট মানে তত্বগধুৰ কথা থাকিব সব কিতাপত সেইটোও নহয় সেইটোও মই ক'ব নাযাওঁ কিন্তু মই মানে নিজাকে নিজৰ ফালৰ পৰা সেনেকুৱা কিতাপ মানে পঢ়িব নোৱাৰোঁ মই ভাল নাপাওঁ ভাল নোপোৱাৰ কাৰনটো হ'ল ভাল নোপোৱাৰ কাৰণটো হ'ল একদম সহজ ভাষাত বা ঘৰুৱা ভাষাত যদি কওঁ মানে পেনপেনীয়া বুলি যিটো কয় আৰু এইটো বয়সত সেনেকুৱা ধৰণৰ মানে কথাবোৰ পঢ়িব মন নাযায় আমি যিহেতু সেই বয়সটো পাৰ কৰি আহিলোঁ আৰু কিতাপ এখন কোৱাৰ লগে লগে বা চিনেমা এখন কথা কোৱাৰ লগে লগে অকণমান বস্তুবিলাক মানে ষ্টেণ্ডাৰ্ড যিটো সেইটো হ'লে ভাল যাতে তাত মানে মানুহে অনুভৱটোও পায় লগত ধৰক আপোনাৰ তাত কিছু কথা শিকিবও পাৰে সেই গোটেইখিনি সংমিশ্ৰণ থাকিলেহে সেইখন এখন মানে ভাল লগা কিতাপ হৈ উঠে গতিকে এইখনৰ উদাহৰণটো মই সেইকাৰণে দিলোঁ এতিয়া ধৰক অসীমত যাৰ হেৰাল সীমা এখন এনেকুৱা এখন কিতাপ যিখন মানে এনেকুৱা নহয় যে সেইখন কিতাপত আপোনাৰ কিবা সাংঘাটিক কিবা তত্বগধুৰ কথা আছে সেইখনো আপোনাৰ প্ৰেমৰে উপন্যাস কিন্তু তাত গোটেইখিনি কথা আছে সেই সময়ৰ এটা কথা এটা মানে এনেকুৱা লাগে আপুনি যাদুৰ দেশ এখনত গৈ আছে কিন্তু আপুনি তাত মানে সেই অনুভৱটোও পাইছে বা তাত ৰাজনীতিৰ কথাও সোমাই গৈছে কোনোবা নহয় কোনোবা ফালেদি আৰু আজিও সেইখন কিতাপে মানে যুগ যুগ ধৰি সেইখন কিতাপ জনসমাজৰ মাজত আছে কোনেও সেইখনক মানে তাৰ ইতিহাসটো কোনেও মানে তল পেলাব নোৱাৰে তো সেই সেই ধৰণৰ কথাৰ লগত যদি মিলাই মই কওঁ আজিকালিৰ এই এনেকুৱা ধৰণৰ কিতাপ মোৰ মানে মানে ব্যক্তিগতভাৱে মই পচন্দ নকৰোঁ